হেল্ল' এইখন নীলকণ্ঠ ৰেষ্টুৰেণ্ট হয়নে বাৰু হয় হয় মই মানে কালি আমাৰ বাৰ্থডে' পাৰ্টি আছিলে মই মানে মিঠাই অৰ্ডাৰ দিছিলোঁ কালি কিন্তু আজি মানে এফালে আহিবলগীয়া হ'ল হঠাতে সেইকাৰণে ভাবিছোঁ মানে এড্ৰেছটো সলাই দিব লাগিছিলে হয় হয় পাৰিবনে বাৰু হয় হয় অঁ যদি পাৰে আপুনি এটা কাম কৰক মোৰ এতিয়া যিটো নতুন মই ঠিকনাটো আপোনাক দি দিছোঁ তাতে আপুনি পঠিয়াই দিয়ক মোৰ নতুন ঠিকনাটো আপোনাক কৈছোঁ ডিব্ৰুগড়ৰ জামুগুৰি পিন নম্বৰটো কৈ দিওঁ ছেভেন ছিক্স ফাইভ এইট হয় হয় পাৰে যদি আপুনি পঠিয়াই দিয়ক মোৰ সুবিধা হ'ব